ফাৰ্ষ্টতে মই ৰা ৰাতিপুৱা চাৰে পাঁচ বজাত টোপনিৰ পৰা উঠো উঠাৰ পিছত হাত মুখ ধোঁ হাত মুখ ধুই ফাৰ্ষ্টতে য়োগ হয় মটিভেচ মেডিটেশ্যন হয় মেডিটেশ্যন কৰাৰ পিছত এক্সাৰচাইজ আছে এক্সাৰচাইজবোৰ কৰি পানী খাওঁ পানী খোৱাৰ পিছত অলপ সময় আধা ঘণ্টা পিছত আমি অলমষ্ট স সাত বজামানত চাহ খাওঁ তাৰপিছত গা চা ধুই ভাত ভাত পানি খাই কলেজলৈ আহোঁ কলেজ কলেজত কলেজৰ টাইম থাকে আমাৰ টাইমটো কেতিয়াবা নটাৰ পৰা থাকে কেতিয়াবা দছটাৰ পৰা থাকে ত' ৰুটিন অনুযায়ী আমি কলেজলৈ আহোঁ কলেজত কলেজত অহাৰ পিছত ইয়াতে বন্ধু বন্ধুবৰ্গৰ লগত আমি ক্লাছ যেতিয়া আমাৰ ক্লাছ নাথাকে তেতিয়া বন্ধুবৰ্গ লগত কথা বতৰা পাওঁ আৰু কলেজৰ চাৰিওফালে চাওঁ তাৰোপৰিও আমাৰ আৰু ইভিনিং টাইমত কম্ফু ক্লাছ থাকে কম্ফুৰ ক্লাছো কৰোঁ এণ এদিন পিছে পিছে আমাৰ হেৰি কম্পিউটাৰ ক্লাছ থাকে তো কম্পিউটাৰ ক্লাছবোৰ আমি এদিন পিছে পিছে কৰোঁ তাৰপিছত তেনে আমাৰ কলেজৰ পৰা চুটি হয় মানে টাইমটো তাত যেতিয়া শেষ হয় তেথান আমি মানে ঘৰলৈ যাওঁ ঘৰলৈ যায় কিছুমান ঘৰৰ কাম থাকে এনেকুৱা খেতি পথাৰ বা ক'ৰবাত পানী দিয়া কিবা দিয়া সেইবোৰ কাম থাকে সেই কামবোৰ সম্পূৰ্ণ কৰোঁ সম্পূৰ্ণ কৰি আকৌ হাত মুখ ধোঁ হাত মুখ ধুই হাত মুখ ধুই তাৰপিছত এক্সাৰচাইজ কৰোঁ অলপ এক্সাৰচাইজ কৰি আৰু মেডিটেশ্যন আৰম্ভ কৰোঁ মেডিটেশ্যন কৰাৰ পিছত যেতিয়া টাইম টাইম ফ্ৰী হয় তেতিয়া এনে অলপ ৰিলছ্ টিলছ্ চাওঁ ৰিলছ্ টিলছ্ চাই অলপ কিতাপ চাওঁ আৰু তাৰপিছত তাৰপিছত আৰু বন্ধ কৰা কিতাপখন যেতিয়া পঢ়া হয় তেতিয়া এনে মোবাইল গেমিং আছে গেমিংটো কৰোঁ এক ঘণ্টা বা দুই ঘণ্টা তাৰ বেছি নহয় তাৰপিছত আমি গান শুনো তো ফেভৰেট ছিংগাৰ হয় যেনে অৰিজিত সিংঙৰ ফেভৰেট ছিংগাৰ হয় তো তেওঁৰ গানবোৰ মানে শুনি থাকোঁ তেওঁৰ গানবোৰ বহুতো ভাল লাগে কাৰণ ছাপ'ছ দিনটোত যেতিয়া মানে দুখী অনুভৱ দুখ অনুভৱ কৰো তেনেধৰণৰ মানে গান শুনো মানে গানটো ফেভৰেট হয় এন গানটো মই দিনত প্ৰায় যিমানখিনি মানে যিমান টাইম শুনিব পাৰি আপোনাৰ সিমান টাইমে শুনাৰ চেষ্টা কৰোঁ কাৰণ গান শুনাৰ পিছত মাইণ্ডটো বহুত ফ্ৰেছ হয় মানে সবৰে বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে কিন্তু মোৰ মানে যেতিয়া মই গানটো শুনো গান শুনাৰ পিছত মানে মাইণ্ডটো ফ্ৰেছ হৈ যায় তো পুৱাটো গান শুনো তাৰপিছত ৰাতি ইভিনিং টাইমতো গান শুনো গান শুনি এক্সাৰচাইজ কৰোঁ এক্সাৰচাইজ এক্সাৰচাইজ কৰাৰ পিছত হাত মুখ ধোঁ আৰু কিবা খোৱা বস্তু ভালদৰে যিবিলাক ভাল খোৱা বস্তু থাকে সেইবোৰ খাব লাগে খোৱাৰ পিছত আমি আকৌ মেডিটেশ্যন কৰোঁ পিছদিনা এনেকুৱাই মানে গোটেই দিনটো চলি থাকে এনেকুৱাই হয় অলমষ্ট প্ৰায় গোটেই দিনটো কিছুমান আৰু যেতিয়া আমাৰ ছানডে' থাকে ছানডে'টো আমাৰ কলেজ কলেজ বন্ধ থাকে বা যিকোনো আমাৰ যিবোৰ এক্সট্ৰা এক্টিভিটিজ থাকে যেনে স্কিল যিবিলাক আছে মানে কম্পিউটাৰ হওক বা কম্ফুটো থাকে কিন্তু কম্পিউটাৰটো আমাৰ ছানডে' অফ থাকেতো সেই দিনটো পুৱা আঠ বজাত যাওঁতে সেই টাইমখিনি আমি ফ্ৰী পাওঁ তো তেতিয়া এনে আমি বিভিন্ন ধৰণৰ খেলা ধূলা কৰি লৈ যাওঁ যেনে ক্ৰিকেট ফুটবল এইবোৰ আৰু গাঁৱৰ যিবিলাক ল'ৰা ছোৱালী থাকে মানে ফ্ৰেণ্ড চ্ৰেণ্ড বন্ধুবৰ্গ যিমান আছে তেওঁলোকৰ লগত মানে সেইদিনা আমি মিট কৰোঁ মিট ক মিট কৰি একেলগে বহুতো কথা বাতৰা পাওঁ বা একলগে ফুৰিবলৈ যোৱা প্লেন থাকিলে সেইবোৰ আমি প্লেন কৰোঁ ছানডে'ত তাৰ উপৰিও আমাৰ খানা চানা থাকে কিবাকিবি বাইকেৰে ক'ৰবাত ফুৰিব যোৱা যেতিয়া আমি বন্ধুবৰ্গৰ লগত মিলোঁ মন চন বেয়া থাকিলে মানে ৰাস্তাই ঘাট ক'বাৰ ফুৰিবলৈ যাওঁ সকলোৱে মানে একেলগে সিদিনা মানে ৰবিবাৰৰ দিনটো আমি একেলগে কটাও দিনটো প্ৰায় এনেকুৱাই হয় দিনটো পুৱা উঠো উঠাৰ পিছত মেডিটেশ্যন এক্সাৰচাইজ কৰি কলেজ আহোঁ কলেজৰ পৰা ক্লাছ পাতি কৰি কম্ফু চম্ফু কৰি তাৰপিছত ঘৰ যাওঁ ঘৰ যায় আকৌ খোৱা বোৱা কৰোঁ তাৰপিছত এভেনিঙ ইভিনিং টাইমত আমি আৰু গান শুনো গান শুনো এক্সাৰচাইজ কৰোঁ এক্সাৰচাইজ কৰি মেডিটেশ্যন কৰি তাৰপিছত কিতাপ পঢ়ি গেমিং কৰি ৰাতি আৰু শোৱাৰ টাইমত গান শুনি শুই যাওঁ আৰ